টচ মুগা মুগাৰ সাজ অসমীয়া গহনা তেনেকৈ মই মোৰ এখন দোকান

পুতলা বনোৱা এটা এটি ট্ৰেইনিং লৈছিলোঁ লগতে লগতে মই চিলাই

চিলাই

মেখেলা পতি লগোৱা চাদৰৰ পতি লগোৱা মেখেলাৰ ফলচে লগোৱা তেনেকুৱা ধৰণৰ মই মোৰ মাৰ পৰা শিকি মই মোৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ